বৰ্তমানলৈ মই যিমানসমূহ ফটো সংগ্ৰহ কৰিছোঁ ইয়াৰে ভিতৰত বেছিভাগ ফটোয়ে প্ৰকৃতিৰ ওপৰত লোৱা হয় আৰু এই প্ৰকৃতিৰ ওপৰত লোৱা ফটোসমূহৰ ভিতৰত বেছিকৈ প্ৰিয় বুলি ক'লে যোনখিনি সময়ত বেলি মাৰ যায় সেইখিনি সময়ত লোৱা ফটোসমূহৰ ব্যৱহাৰ অতিকৈ আশ্চৰ্য্যপূৰ্ণ সেই ফসটোসমূহৰ ওপৰত নিৰ্ভৰ কৰি মানুহক মানুহবিলাকে বহুত ধৰণৰ মনৰ শান্তি প্ৰকাশ কৰিব পাৰে যিকোনো এখন ফটোৰ জড়িয়তে আমি আমাৰ মনৰ প্ৰকাশ কৰিব পাৰোঁ ঠিক সেইধৰণে আমি আমাৰ ফটোসমূহ এক বিভিন্ন ৰূপ দি পিনি আমি ইয়াক মানুহৰ আগত ইয়াক উপস্থাপন কৰিব পাৰোঁ